মোৰ প্ৰিয় মেগাজিন কেইখন হ'ল গৰিয়সী সাতসৰী প্ৰকাশ সম্ভাৰ আৰু বসুন্ধৰা তাৰে ভিতৰত তিনিখন মাহেকীয়া আলোচনী আছে গৰিয়সী সাতসৰী আৰু প্ৰকাশ আৰু সম্ভাৰ আৰু বসুন্ধৰা হ'ল সাপ্তাহিক আলোচনী তাৰ ভিতৰত গৰিয়সী সম্পাদনা কৰিছে ডক্টৰ লক্ষীনন্দন বৰা আৰু সাতসৰী সম্পাদনা কৰিছে অনুৰাধা শৰ্মা পূজাৰী আৰু প্ৰকাশৰ সম্পাদনা কৰিছে মিহিৰ দেউৰী এইকেইজন হ'ল এই আলোচনীকেইখনৰ সম্পাদক তাৰে ভিতৰত দুখন আলোচনী হ'ল সাপ্তাহিক সম্ভাৰ আৰু বসুন্ধৰা সম্ভাৰত আমি কিছুমান ৰেচিপি আৰু কিছুমান মানে ৰেচিপী আৰু হেৰি থাকে এই শৰীৰ চৰ্চাৰ কথা থাকে আমি এই ৰেচিপি আৰু শৰীৰ চৰ্চাৰ কথাখিনিয়ে আমি বহুত কথা জানিব পাৰোঁ কেনেকৈ আমি ঘৰত বনাই খাব পাৰোঁ হেৰি কৰিব পাৰোঁ কেনেকৈ আমাৰ স্বাস্থ্যৰ কাৰণে শৰীৰটো কাৰণে আমি কেনেকৈ শৰীৰটো ৰাখিব লাগে ভালধৰণে এই শৰীৰ চৰ্চাৰ বিষয় লৈ তাত দিয়ে আৰু এই মাহেকীয়া আলোচনীকেইখনত গল্প প্ৰবন্ধ তত্ব গধুৰ প্ৰবন্ধ কিছুমানো দিয়ে এই গল্প প্ৰবন্ধসমূহ পঢ়ি পেলাই ইমানেই ভাল লাগে আৰু এই তত্বগধুৰ প্ৰবন্ধবিলাকো খুব পঢ়িলে পঢ়ি থাকিব মন যায় সেইটো কাৰণে মই জ্ঞানো বাঢ়ে সেইটো কাৰণে মই মাহেকে মাহেকে লৈ সদায় এই জ্ঞানৰ কাৰণে এই মেগাজিনকেইখন পঢ়িবলৈ ধৰোঁ লওঁ তাৰে ভিতৰত বাতৰি কাকত বাতৰি কাকত মই পঢ়োঁ দৈনিক জনমভূমি সেই প্ৰতিদিন আছে প্ৰতিদিনো চাওঁ দৈনিক জনমভূমিত কিছুমান ধুনীয়া ধুনীয়া পৃষ্ঠাত আমাৰ লখিমপুৰৰ বিষয়লৈ দিয়ে তাৰ উপৰিও কিছুমান লখিমপুৰৰ ক্ৰীয়া বিষয়ক লৈ দিয়া এই ক্ৰীয়াক কেনেকৈ ফুটবল ক্ৰিকেট সকলো বিষয়খিনি তাত সোমোৱাই দিয়ে তাত আমি সকলো খবৰখিনি পাওঁ ক'ত কেনেকৈ খেল হয় হেৰি হয় আৰু আৰু এটা পৃষ্ঠা দিয়ে ব্যৱসায় বাণিজ্য এই ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ক'ত ক'ত কি হয় সেইখিনিও জানিব পাৰোঁ সাহিত্য পৃষ্ঠা এটা দিয়ে এই সাহিত্য পৃষ্ঠাকেইটাৰ ফলত আমি গোটেই কথাখিনি বাতৰি কাকতখনৰ পৰা জানিব পাৰোঁ সকলো কথা সাহিত্য কথা সোমোৱাই ৰাখে কবিসকলৰ কথা বতৰা দিয়ে ধুনীয়া ধুনীয়া গল্প দিয়ে তাতো কবিতাও দিয়ে সেইখিনি পঢ়ি আমি বহুত জ্ঞান লাভ কৰোঁ ব্লগ আমি চাওঁ ব্লগৰ ব্লগবিলাক কিছুমান ভাল ভাল ব্লগ দিয়ে যেনে ভ্ৰমণমূলক ব্লগ ইউটিউবত আমি চাই চাই সকলো কথা বুজিব পাৰোঁ যে ব্লগবিলাকত খুব ধুনীয়া ধুনীয়া পঢ়া শুনা কথা দিয়ে আৰু কিছুমান ভাল কিছুমান ধৰ্মমূলক কথা দিয়ে হে কিছুমান ভ্ৰমণমূলক কথা দিয়ে সেইখিনিৰ পৰা আমি বহুত জ্ঞান লাভ কৰোঁ আৰু বনোৱা মেলা কথা কিছুমান দেখুৱায় সেইখিনিৰ পৰা আমি বহুত জ্ঞান লাভ কৰোঁ কেনেকৈ বনায় কেনেকৈ খায় মানুহে কি কি বস্তু দিলে ভাল হয় সেই যদি ৰেচিপিটো আমি জানি লৈ আমি ধুনীয়াকৈ সেইখিনিৰ পৰা জ্ঞান আহৰণ কৰোঁ সকলো মোহ এৰি ৰেচিপিখিনি আৰু সেইখিনি প্ৰিয়